আমাৰ গাঁৱলীয়া পৰিৱেশত পশুধনক বেমাৰ আজাৰৰপৰা বচাই ৰাখিবলৈ হ'লে মই ভাবোঁ যে বিশেষকৈ জন্তুটো পশুটোক যিটো জেগাত বা যিটো গঁৰালত আমাৰ ৰখা হয় প্ৰথমে সেই গঁৰালটো স্বাস্থ্যসন্মত হ'ব লাগে যেনে ধৰক ৰ'দ পৰা জেগা হ'ব লাগে গঁৰালটো য'ত থাকে ধৰক ফৰফৰীয়া বা শুকান মাটি বা শুকান পৰিৱেশত থকা হ'ব লাগে জেকা হ'ব নালাগে কাৰণ জেকি থাকিলে যেনেকৈ হ'লেও বহুত ধৰণৰ বেমাৰ আজাৰবিলাক সোনকালে হ'বলৈ সুবিধা পায় আৰু মই ভাবোঁ যে জীৱ জন্তুবোৰ সময়মতে ডক্তৰৰ পৰামৰ্শ লৈ পিনে দৰব পাতিবিলাকৰ ব্যৱস্থা কৰা হয় আমাৰ গাঁৱলীয়া পৰিৱেশত হে প্ৰয়োজন অনুসাৰি কিন্তু এনেকুৱাও নহয় যে আমি একদম কৰিবই লাগে বুলি সময়মতে নকৰোঁ কিবা এটা হোৱাৰ পিছতহে আমি ধৰক ডক্তৰৰ পৰামৰ্শ বা ট্ৰিটমেণ্টবিলাক দিওঁ এনেধৰণেই চলি আছে